হাইকিঙত যাওঁতে আটাইতকৈ অপ্ৰত্যাশিত বস্তুটো হ'ব পাৰে যেনে ভূমিস্খলনৰ অসুবিধা থাকে লগতে উচ্চতাৰ অনুসৰি অক্সিজেনৰ পৰিমাণ কমি অহাৰ অসুবিধা থাকে যিসকল মানুহৰ অক্সিজেন গ্ৰহণ কৰাত অলপ প্ৰব্লেম অলপ কষ্ট হয় সেইসকল মানুহে যাৰ হৃদপিণ্ডৰ অসুখ আদিবোৰ থাকে সেইসকল মানে হাইকিং কৰাতো ভাল নহয় লগতে ট্ৰেকত বহু ধৰণে ফ'টো উঠা হয় যেনে পাহাৰৰ পাহাৰটোৰ পিছফালেদি ধুনীয়াকৈ যাতে আকাশখন আহে লগতে যদি নদী থাকে নদীৰ ধুনীয়াকৈ নদীৰ চাপটো তাত ৰখি যায় ফ'টোখনত লগতে ডাৱৰ আদিবোৰ উপভোগ কৰি যিখন ফ'টো ক্লীক কৰা হয় তেনেকেই ফ'টো তোলা হয় আৰু লগতে মই সেইবোৰ ফ'টো বহুতো এপত আপলোড কৰোঁ যেনে হোৱাটছআপৰ ষ্টেটাছ বুলি কোৱা হয় তাত লগতে ইনষ্টাগ্ৰামত পোষ্ট কৰা হয় ফ'টোবোৰ লগতে ফেচবুক আদিবোৰত পোষ্ট কৰা হয় মই মোৰ হাইকিঙৰ এক্সপিৰিয়েঞ্চ অৰ্থাৎ যিবোৰ গ্ৰহণ কৰিলো সেইবোৰ মানুহৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰোঁ ইনষ্টাগ্ৰাম ফেচবুক আদিবোৰ এপৰ জৰিয়তে লগতে হাইকিঙত যাবৰ বাবে বহুতো সা সঁজুলিৰ লগত লৈ যোৱাটো উচিত যিকোনো অসুবিধাৰ পৰা ৰক্ষা পাবলৈ ফাষ্ট এইড বক্স অৰ্থাৎ ঔষধ আদিবোৰ লগতে পানীৰ অসুবিধা নহয় যাতে সেইবাবে পানীৰ বটল লগতে হাইকত যাওঁতে জোতা পিন্ধি যোৱাতো উচিত নহ'লে ভৰিত মোচোকা খাই বা ভূমিস্খলন অলপ মাটি যিহেতু পাহাৰীয়া অঞ্চলত বোকা টাইপৰ বোকা থাকে তাত পিচল চিচল খাই পৰাৰ অসুবিধাটো নহয় যাতে সেইবাবে জোতা পৰিধান কৰাতো উচিত